আমাৰ অঞ্চলত পশু চিকিৎসক আছে তেওঁলোকে আমাৰ ব্যক্তিসকলক ভাল ধৰণে ছাৰ্ভিচ দিয়ে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ জন্তুবোৰক যেনে গৰু ম'হ ছাগলী এইবোৰক তেওঁলোকে স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত আমাক যথেষ্ট পৰামৰ্শ দিয়ে আৰু তেখেতসকলৰ পৰামৰ্শ গ্ৰহণ কৰি আমাৰ অঞ্চলত ব্যক্তিসকলে এই জীৱ জন্তুবিলাকক গৰুৱেই হওক ছাগলীয়েই হওক ম'হেই হওক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে তেওঁলোকৰ পৰামৰ্শ অনুসৰি তেওঁলোকে মূলতঃ ভিটামিন বিভিন্ন সময়ত বেমাৰৰ পৰা বেমাৰত নপৰিবৰ বাবে যিখিনি গৰুক টীকা দিয়া হয় সেই টীকাকে আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকে আমাক পথ্য দিয়ে এই পথ্যখিনি লৈ আমাৰ ব্যক্তিসকলে আমাৰ অঞ্চলৰ লোকসকলে নিজৰ নিজৰ গৰুৱেই হওক ম'হেই হওক ছাগলীয়েই হওক স্বাস্থ্যৱান কৰি ৰাখে বিশেষকৈ ছাগলীৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট পৰামৰ্শ দিয়ে তেওঁলোকে ভিটামিনজাতীয় দ্ৰব্য তেওঁলোকে আমাক দিয়ে আমাৰ অঞ্চলৰ লোকসকলক চৰকাৰৰ পৰা অহাও দিয়ে আৰু তেওঁলোকে ব্যক্তিগতভাৱে কিনি ল'বৰ কাৰণেও ভাল ভিটামিনজাতীয় দ্ৰব্য দিয়ে যাতে আমাৰ স্বাস্থ্য ছাগলীবিলাক স্বাস্থ্যৱান হৈ থাকে আৰু সেইসোপাৰ বাবে আমাৰ অঞ্চলত শাওন মাহত তেওঁলোকে বিশেষকৈ সেই শাওণ আহাৰ শাওন মাহত গৰুবিলাকৰ গৰু ম'হবিলাকৰ চবকা বেমাৰ পৰা বেমাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বেমাৰে দেখা দিয়ে সেই বেমাৰৰপৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে পৰীক্ষা কৰি ইতিমধ্যে প্ৰতিষেধক টীকা প্ৰদান কৰিছে আৰু আমি আমাৰ এই অঞ্চলৰ লোকসকলে নিজৰ নিজৰ গৰু ছাগলীয়েই হওক ম'হেই হওক স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত বা সুস্বাস্থ্য কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট পইচা খৰচ কৰে একোজন ব্যক্তিয়ে গড় হিচাপে প্ৰায় এটা ছাগলীত মিনিমাম মাহেকত তিনি চাৰিশ টকা খৰচ কৰে গৰুতো তেনেধৰণে তিনি চাৰিশ টকা খৰচ কৰে সেইধৰণে মিলাই যি গৰু ছাগলী ম'হ যাৰ আছে তেওঁলোকে মাহেকত হেজাৰ পোন্ধৰশ টকা খৰচ কৰে নিজৰ জন্তু স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত